হেল্ল' দাদা আপোনাক কেবখন লাগিছিলে মানে এদিনৰ কাৰণে সেইটো সেইকাৰণে ফোন কৰিছিলোঁ মানে মাহঁত যোৰহাটত আছে তহ শিৱসাগৰলৈ আহিব লাগে মানে তহ সেইকাৰণে কেবখন এদিনৰ কাৰণে লাগিছিলে ৰাস্তাটো যোৰহাটৰ এনেই যোৰহাটৰ ৰোডৰপৰা পোনে পোনে আহিলেও হ'ব শিৱসাগৰলৈ

দামটো কিমান ল'ব আপুনি ক'ব পাৰিব নেকি যদি টু হাণ্ড্ৰেডৰ ভিতৰত হয় তেতিয়াহ'লে কনফাৰ্ম কৰি দিব থ্যেংক ইউ